আমাৰ অসমৰ কৃষকসকলে শাক পাচলিৰ উপৰিও ব্যৱসায়িক ভিত্তিত পশুপালন বা মৎস উৎপাদন কৰাত সফল হৈছে বুলি মই নকওঁ তেওঁলোকে চেষ্টা কৰিছে কিন্তু আমাৰ মানে অসমৰ কৃষকসকলে বা মৎস্য় পালন কৰা লোকসকলে যিখিনি মানে শস্য বা মৎস্য উৎপাদন কৰে তেওঁলোকে সেইখিনি বজাৰত বিকিবলৈ গ'লে তেওঁলোকে তাৰ মানে সঠিক মূল্যটো নাপায় আৰু লগতে এনেকুৱা হৈছে যে তেওঁলোকক মানে আগবঢ়াৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ পদক্ষেপ বা অনুদান সাহাৰ্য্য় আগবঢ়োৱা দেখা নাযায় সেইটো কাৰণেও তেওঁলোকে অলপ পিছপৰি থকা দেখা যায় আৰু লগতে মানে যি যিখিনি মানে হেৰিৰ প্ৰয়োজন ধৰক এই যে তেওঁলোকক ট্ৰেইনিঙৰ প্ৰয়োজন মানে শাক পাচলি কৰিবলৈ হ'লে কিমানখিনি সাৰ ক'ত কেনেকৈ ধৰণৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিব লাগিব মাছৰ ক্ষেত্ৰত মাছবোৰ কেনেকৈ প্ৰতিপালন কৰিব লাগিব বিভিন্ন ধৰণৰ যিবোৰ ট্ৰেইনিং থাকে বা সেইসমূহ মানে তেওঁলোকৰ অভাৱ হৈছে লগতে তেওঁলোকে যিমানখিনি টকা পইচা খৰচ কৰে এইবোৰ উৎপাদনৰ ক্ষেত্ৰত তেওঁলোকে সেইখিনি বজাৰলৈ যেতিয়া বিকিবলৈ নিয়ে সেই সেইসমূহ মানে মূল্য তেওঁলোকে নাপায় গতিকে তেওঁলোকে আমাৰ অসমৰ কৃষকসকলে এই ক্ষেত্ৰত পিছপৰি থকা দেখা যায় মাছ মাংসবোৰ বাহিৰৰ ৰাজ্যৰ পৰা আমদানি হোৱাৰ পাছতো তেওঁলোকে এই এই কাৰণসমূহৰ কাৰণে ব্যৱসায়ত মনোনিৱেশ নকৰাকৈ কিছুমান মানুহ মনোনিৱেশ কৰিছে যিহেতু তেওঁলোকে পিছপৰি ৰৈছে গতিকে আমাৰ অসমৰ কৃষকসকলে যিখিনি ট্ৰেইনিঙৰ প্ৰয়োজন যিখিনি তেওঁলোকক এই শাক পাচলিৰ ক্ষেত্ৰত বা মাছ উৎপাদন কৰিবৰ কাৰণে যিখিনি টকা পইচাৰ প্ৰয়োজন অলপ যদি চৰকাৰেও সাহাৰ্য্য় হিচাপে আগবঢ়ায় তেওঁলোকে মই ভাবোঁ তেওঁলোকে যথেষ্ট উপকৃত হ'ব আৰু এই কামসমূহ কৰিবলৈ তেওঁলোকে মনোনিৱেশ কৰিব বুলি মই ভাবোঁ কাৰণ তেওঁলোকে নিজৰ পইচাৰে যিখিনি খৰচ কৰে সেইখিনি যদি তেওঁলোকে বজাৰত নি যদি উৎপাদন কৰা পইচাটোকে ঘূৰাই নাপায় তেওঁলোকে কেনেকৈ আগবাঢ়িব গতিকে মই ভাবোঁ এই ক্ষেত্ৰত চৰকাৰে অলপ তেওঁলোকক সহায় কৰিলে কৃষকসকলে আগবাঢ়িব